কালি কিন্তু মোৰ পচন্দমতে চোফাযোৰ পালোঁ দেই কাঠখিনিও ভাল মেট্ৰেছখিনিও ভাল বেছ কোমলো ৰঙটোও পচন্দৰ মেৰুণ কালাৰৰ মই বৰবৰুৱা ঘৰৰ চোফাযোৰৰ নিচিনা অলপ ল'ম বুলি ভাবিছিলো কিন্তু তাতকৈ ভালহে পালোঁ দামটো চোফাযোৰ চাই কমহে ল'লে বিছ হাজাৰ টকাত ইমান ভাল চোফা নাপায় কিন্তু মোৰ ভাগ্য ভাল আছিল মনৰ পচন্দৰ চোফাযোৰ বাজেটৰ দামতেই পালোঁ এইবাৰৰ পৰা এইখন ন'ভা ফাৰ্ণিচাৰতে বাকী বস্তুখিনি ল'ব লাগিব মালিকৰ ব্যৱহাৰটোও বৰ ভাল লাগিল